এক জানুৱাৰী দুহেজাৰ তেইছ সাত আগষ্ট দুহেজাৰ বাইছ ছয় জানুৱাৰী দুহেজাৰ চৌব্বিছ একৈছ ছেপ্টেম্বৰ দুহেজাৰ তিনি বাৰ আগষ্ট দুহেজাৰ ছয়